অ' কি কৰি আছা খবৰ চবৰ নলৱে বিহু এটা আহিছে খবৰ এটাটো ল'ব পাৰা অ' বিহুৰ যা যোগাৰ হ'লনে অ' কি কৰিলি বিহুত পিছে কি কি বনালি পিঠা আৰু অ' লাৰু বনালি নাৰিকলৰ লাৰু অ' তিলৰ লাৰু কেনকৈ বনাইছ মই নাজানো মো শিকাই দিবিচোন

অ' মই নাজানোঁ তিলৰ লাৰু বনাব মোক শিকাই দিবিচোন আহি কিনে একদিন আৰু বৰ্নি পিঠা কি কি বনালি বৰ্নিৰ পিঠা কি কি বনালি তেলত দিয়া পিঠা বনাইছ' নে বৰ্নিৰ অ' বনালোঁ কি বনাইছোঁ মানে বৰ্নি পিঠা বনালোঁ পিঠা বনালোঁ তেলত দিয়া পিঠা বনালোঁ তিলৰ লাৰু নাৰিকলৰ লাৰু তাৰপিছত পিঠাগুড়িৰ লাৰু তাৰপিছত নাৰিক নাৰিকলৰ চিৰা

লাৰু অ' গোটেখিনি বনাইছা আৰু

অ' হ'ব দিয়া যাম